হেল্ল' বিশাল মেগা মাৰ্ট হয়নে মই মানে যোৱা সপ্তাহত বজাৰ কৰিছিলোঁ তাত এখন এহেজাৰ টকীয়া কুপন পাইছিলোঁ সেই কুপনটো এইবাৰ বজাৰ কৰোঁতে মই এপ্লাই কৰিব বিচাৰোঁ মানে এপ্লাই কৰি দিবই আৰু